আমাৰ গাঁৱত ব্যৱসায় বুলি ক'বলৈ গ'লে বহুত ধৰণৰ ব্যৱসায় কৰা লোক আছে আমিও আগতে বা বৰ্তমানো কিছু কিছু সৰু সুৰা ব্যৱসায়ৰ লগত জড়িত আমি এতিয়া খেতি বাতি কৰোঁ ধান খেতিটো আছেই আমাৰ লগত জিকা খেতি কৰিলোঁ ধৰক বাৰিষা জিকা খেতি কৰিলেও আমি খোৱাৰ উপৰিও আমি ওচৰ ঘৰীয়াক দিবলগীয়া কথা নাহে কাৰণ আমাৰ গাঁৱৰ প্ৰতিঘৰ মানুহেই খেতিয়ক জিকা খেতি কৰিলোঁ ভাত কেৰেলা কৰিলোঁ ভেন্দি কৰিলোঁ সেইখিনি আমি প্ৰয়োজনীয়টো খালোঁ বাকীতো আমি বিক্ৰী কৰিলোঁ বিক্ৰী কৰি পেলাই আমাৰ যিটো ঘৰত নাই বা আমাৰ যিটো প্ৰয়োজন সেইটো বস্তু আমি কিনি আনিলোঁ সেইদৰে ধান খেতি কৰিলোঁ ধান খেতি আমি নিজৰ খেতি কৰাৰ উপৰিও আমি আধি খেতি কৰিব পাৰোঁ আধি খেতি কৰিলে আমাৰ যথেষ্ট লাভ হয় লাভ হয় আমাৰ বছৰটো খাবলৈ যিখিনি থাকিলে সেইখিনি ৰাখি আমি বাকীখিনি ধান আমি বিক্ৰীও কৰিব পাৰোঁ বিক্ৰী কৰি পেলাই আমাৰ ঘৰুৱা আৰ্থিক অনাটন বছৰত এটা হ'লেও আমাৰ পূৰণ হয় সেইদৰে আমাৰ বাৰীত যথেষ্ট পান আছে পানৰ সময় অনুযায়ী যথেষ্ট দামো হয় বিছ টকা পঁচিছ টকা কেতিয়াবা দহ টকাও হয় পান বেচোঁ আমি তামোল বেচোঁ তামোলো আছে যথেষ্ট সেইদৰে আমাৰ গাঁৱত অন্যান্য ব্যৱসায় কৰা লোকো আছে যেনে ধৰক বহু লোকে কচু খেতি কৰিলে কচু খেতি ডৰাৰ পৰা যথেষ্ট উপকাৰ হ'ল মাছৰ খেতি কৰা লোকো আছে মাছ দিয়ে ফিছাৰি আছে ডাঙৰ সেই ফিছাৰি মাছ দি সেই মাছৰ পৰা তেওঁলোকে লাভ হয় সেইদৰে ব্ৰইলাৰ ফাৰ্ম আছে কাৰবাৰ ব্ৰইলাৰ পোৱালি কম দামত কিনি আনে আনি পেলাই যেতিয়া ডাঙৰ হয় সেই ব্ৰইলাৰ বেচে ডাঙৰ হ'লে নিশ্চয় দামটো বাঢ়িব সেই লাভৰ অংশই আকৌ সৰু পোৱালিয়ে কিনি আনিলে এনেকে ব্ৰইলাৰ ফাৰ্ম আছে এইদৰে আমাৰ গাঁৱৰ মানুহ খিনি খেতিৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল আৰু তেওঁলোকৰ আৰ্থিক অনাটনো দূৰ হয়